অঁ হেল্ল' কওকচোন অঁ হয় কিয় বন্ধ কৰিবলৈ ওলাইছে আপুনি বাৰু

আপুনি এখন ফম ফিল আপ কৰিব লাগিব আপোনাৰ ডকুমেণ্টছ আধাৰ কাৰ্ড লাগিব আৰু বেংক পাছবুকৰ জেৰক্স কপি এটা দিব লাগিব আৰু এক কপি আপোনাৰ পাছপৰ্ট ছাইজৰ ফটো দিব লাগিব আপুনি সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত যিদিনাই আহে খালি সেই দহটাৰ পৰা চাৰিটালৈকেহে বেংক খোলা থাকে আৰু ছেকেণ্ড ছাটাৰডে বন্ধ থাকে ফৰ্থ ছাটাৰডে বন্ধ থাকে বাকী আনদিনা বন খোলাই থাকে বেংক হ'ব আহিব আপুনি বস্তুকেইটা লৈ আহিব খালী ঠিক আছে